মোবাইল ফোন আমাৰ সকলোৰে কাৰণে সকলোৰে জীৱনৰ এটা অপৰিহাৰ্য অংগ আমি জানো যে সকলোৰে জীৱনত যোগাযোগৰ ক্ষেত্ৰত আটাইতকৈ সুলভ ব্যৱস্থাটোৱে হৈছে মোবাইল ফোন বাকীবোৰৰ দৰে মোকো মোবাইল ফোনে বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰিছে ক'বলৈ গ'লেতো আমাৰ দৈনন্দিন জীৱনটোৱে মোবাইল ফোনটোৰ অবিহনে আধৰুৱা যোগাযোগৰ ক্ষেত্ৰত আমি যদি চাওঁ আটাইতকৈ কম সময়ৰ ভিতৰত অতি দ্ৰুত গতিৰে পৃথিৱীৰ যিকোনো ক্ষেত্ৰৰ লগত যোগাযোগ কৰাৰ ক্ষেত্ৰত মোবাইল ফোনটোৱে আমাক সহায় কৰে তদুপৰি মোবাইল ফোনটো কেৱল যোগাযোগৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় এনে নহয় আচলতে শিক্ষাৰ ক্ষেত্ৰখনতো মোবাইল ফোনে যথেষ্ট সহায় কৰিছে কৰ'ণাৰ পিছৰে পৰা বিশেষকৈ মোবাইল ফোনটোৱে আমাক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে মই নিজেই কিছুমান প্ৰশিক্ষণ লৈছিলোঁ গুগ'ল মিটৰ জড়িয়তে বা যুমৰ জড়িয়তে আৰু মই তাৰ জৰিয়তে উপকৃতও হৈছোঁ গতিকে সকলোৰে জীৱনত এনেদৰেই মোবাইল ফোনে প্ৰভাৱ পেলাইছে তদুপৰি মোবাইল ফোনতে উপলব্ধ ইউটিউবেও আমাক দৈনন্দিন জীৱনত যথেষ্ট ধৰণেৰে পৰিচালনা কৰি আহিছে আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰে ব্যৱহাৰ কৰি থকা কিছুমান বয় বস্তুৰ সঠিক ব্যৱহাৰ আমি ইউটিউবৰ জড়িয়তে লাভ কৰিব পাৰোঁ তদুপৰি বিভিন্ন ধৰণৰ খাদ্য প্ৰণালীৰ যি প্ৰশিক্ষণ আমাক ইউটিউবেই প্ৰদান কৰে তদুপৰি স্বাস্থ্যজড়িত বিভিন্ন কথা আমি ইউটিউবৰ পৰা লাভ কৰিব পাৰোঁ ম'বাইল ফোনটোৰ জৰিয়তে অন্য এটা বাট মুকলি হৈছে যিটো হৈছে ব্যৱসায় বাণিজ্যৰ বাট এতিয়া মই নিজে এটা ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত আৰু সেই ব্যৱসায়টো মই কৰি আছোঁ ম'বাইল ফোনটোৰ জৰিয়তে গতিকে মোবাইল ফোনে কেৱল আমাক যোগাযোগৰ বাবে সুবিধা প্ৰদান কৰিছে বা আমাক মনোৰঞ্জন প্ৰদান কৰিছে তেনে নহয় মোবাইল ফোনটোৱে আমাক আচলতে জীৱিকাৰ এটা বাট মুকলি কৰাতো যথেষ্ট সহায় কৰিছে তদুপৰি বৰ্তমান সময়ত যি টকা পইচাৰ লেন দেন হওক সেই সমূহো আমি মোবাইল ফোনৰ জৰিয়তেই কৰিছোঁ গতিকে এনেদৰেই মোবাইল ফোনেই আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে